হেল্ল' ছুইজি মই আপোনাক এই ৰাতিপুৱা চাৰে সাতবজাত এটা বাৰ্জাৰৰ অৰ্ডাৰ দিছিলোঁ কিন্তু বস্তুটো সময়মতে আহি নেপালে এতিয়া মই আঠ বজাত কৰ্মক্ষেত্ৰলৈ যাবলৈ ওলালোঁ বাৰু আপোনালোকে সময়মতে দিব নোৱাৰিলে তাৰ কাৰণে বৰ বেয়া লাগিছে যা নহওক আপোনালোকে অন্তত এই মূল্যৰে মোক বস্তু পিছত একেই বস্তু কিবা এটা পামনে আৰু নহ'লে এটা কাম কৰক আপনালোকে পইচাটো ৰাখি থওক মোক পিছলৈ আৱশ্যক অনুযায়ী বেলেগ অৰ্ডাৰ কৰিলে বস্তুটো দি দিব ধন্যবাদ